হেল্ল' অঁ কওকচোন অঁ হয় হয়

অঁ তেনেকৈতো হোৱা নাছিলে বাৰু ৰাতিপুৱা ভাতেই খাই গৈছিলে অঁ ঘৰত তেনেকৈ জ্বৰ হোৱা নাই

অঁ অঁ অঁ ঠিক আছে বাৰু মই মানুহ পঠাই দিছোঁ লৈ আহিবগৈ তাৰপিছত অঁ অঁ অঁ ঠিক আছে বাৰু ঠিক আছে